আমাৰ গাঁৱৰ পৰা যুৱক যুৱতীসকল সচৰাচৰ গুৱাহাটী মহানগৰলৈ যায় এই চহৰখন মেট্ৰ'পলিটান চহৰ গতিকে এই চহৰখনত কোনো বস্তুৰে অভাৱ নাই ইয়াত সকলো ধৰণৰ চাকৰি পোৱা যায় আপুনি ছেলছৰে হওক বিজনেছ কৰিব বিচাৰিলে সেয়াও কৰিব পাৰে শিক্ষকতা কৰিবলৈ হওক বা অন্যান্য যিকোনো কাম কৰিবলৈ যুৱক যুৱতীসকল গুৱাহাটীলৈক যায় আৰু গুৱাহাটীখন আজি বৰ্তমান ইমানে ব্যয়বহুল হৈ গৈছে তাত যিকোনো চাকৰি বা যিকোনো কাম কৰিবৰ বাবে সহজলভ্য গতিকে যুৱক যুৱতীসকলে তাত কাম কৰি ভাল পায় তাত পৰ্যটকৰ যিহেতু সুবিধা আছে আৰু এখন পৰ্যটন ভূমিও হয় গতিকে তাত সকলো ধৰণৰ বস্তুৰ পোৱা যায় প্ৰাকৃতিকভাৱেও অতি সুন্দৰ চহৰ ফুৰিবলৈয়ো বহুত জেগা আছে গুৱাহাটীৰ পৰা তেনেই ওচৰতে শ্বিলংখন আছে আৰু ইয়াৰ উপৰিও অন্যান্য ধৰ্মীয় স্থানসমূহো আছে গতিকে পৰ্যটকৰ বাবেও বিশেষ সুবিধাজনক ঠাই আৰু সকলো ছাত্ৰ ছাত্ৰীয়েই হওক বা পঢ়িবলেই হওক গুৱাহাটীলেকে যাব বিচাৰে অন্যথা যুৱক যুৱতীসকলে চাকৰি কৰিবৰ বাবে বা ব্যৱসায় এটা কৰিবৰ বাবে হ'লেও গুৱাহাটীলৈকে যাব বিচাৰে